হেল্ল' বাইদেউ অঁ অঁ বাইদেউ মই এটা আপোনাৰ ওচৰত কিবা হেল্প এটা বিচাৰিছোঁ হেৰি মোক কলেজৰ পৰা কিবা প্ৰজেক্ট দিছে প্ৰজেক্টত মানে বিচাৰিছে আমাৰ অসমৰ বৰ অসমৰ বৰ্ডাৰবোৰত এ কালৈ কালৈ শ্বেয়াৰ কৰে ক'ব পাৰিবনে অঁ ৰাজ্য় অঁ থেংক ইউ বাইদেউ ক'বৰ কাৰণে